ভাৰতীয় ৰেইলৱে হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ৰেল ব্যৱস্থা দুহেজাৰ বাইছ চনৰ একত্ৰিছ মাৰ্চত কৰা এক জৰীপ মতে ভাৰতীয় ৰেইলৱেৰ মুঠ পথৰ দৈৰ্ঘ্য় সাতষষ্ঠি হেজাৰ নশ ছাপ্পন্ন কিলোমিটাৰ যাত্ৰীৰ ভ্ৰমণ আৰামদায়ক কৰাৰ বাবে ভাৰতীয় ৰেইলৱে ট্ৰেকৰ দৈৰ্ঘ্য় আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ভাৰতৰ ৰেল ষ্টেশ্যনবোৰ আটাইতকৈ ডাঙৰ বুলি গণ্য কৰি ষ্টেশ্যনসমূহৰ বিষয়ে আজি জানো আহক স্থাপত্য গাঁঠনি আৰু ডিজাইনৰ আকাৰ উচ্চতাৰ ক্ষেত্ৰত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ হৈছে আটাইতকৈ ডাঙৰ ৰেল ষ্টেশ্যন এই ষ্টেশ্যনটো ফেড্ৰিক উইলিয়াম নিৰ্মাণ কৰিছিল এই ষ্টেশ্যনটোৰ নিৰ্মাণ কাৰ্য ওঠৰশ আঠসত্তৰ চনত পুৰণি বৰি বান্দাৰ ৰেল ষ্টেশ্যনৰ দক্ষিণে থকা এটা স্থানত আৰম্ভ হৈছিল ঊনৈছশ ছয়ান্নব্বৈ চনৰ মাৰ্চত মাৰাঠা সাম্ৰাজ্যৰ সম্ৰাট ছত্ৰপতি শিৱাজীক উচ্চ উচৰ্গা কৰিছিল ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ হৈছে ইউনেছকোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত ঐতিহাসিক ৰেল ষ্টেশ্যন মুঠ প্লেটফৰ্মৰ সংস্যাৰ হিচাপত হাওৰা জংচন ৰেল ষ্টেশ্যন হৈছে আটাইতকৈ ডাঙৰ ৰেল ষ্টেশ্যন এই ষ্টেশ্যনত মুঠ প্লেটফৰ্মৰ সংখ্যা হৈছে তেইছ হাও হাওৰা জংছন ৰেল ষ্টেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ বিদ্যমান ৰেল কমপ্লেক্সসমূহৰ ভিতৰত এটা ষ্টেশ্যনটো কলকাতা মেট্ৰ'পলিটান চহৰত সেৱা আগবঢ়োৱা পাঁচটা আন্তঃমহানগৰ ৰেল ষ্টেশ্যনৰ ভিতৰত এক অন্যতম সমগ্ৰ ভাৰতৰ তেৰশ তেসত্তৰটা ষ্টেশ্যন হাওৰা ৰেল ষ্টেশ্যনৰ সৈতে পোনপটীয়াকৈ সংযুক্ত ইতিহাসত উল্লেখ থকা মতে ঊনৈছশ ঊনসত্তৰ চনৰ তিনি অক্টোবৰত প্ৰথম ৰাজধানী এক্স এক্সপ্ৰেছে হাওৰাৰ পৰা নতুন দিল্লীলৈ ৰাওনা হৈছিল দুহেজাৰ এঘাৰ চনত প্ৰথম ডাবল ডেকাৰ ৰেলখন হাওৰাৰ পৰা ধনবাদলৈ ৰাওনা হৈছিল আনহাতে দুহেজাৰ সোতৰৰ ফেব্ৰুৱাৰীত প্ৰথম এনটিউৱা এক্সপ্ৰেছে হাওৰাৰ পৰা ইনাকোমালৈ ৰাওনা হৈছিল